দাদা আপোনালোকৰ ৰেষ্টুৰেণ্টৰ অকণমান তালিকাখন দিব নেকি অঁ ইয়াত মমো কেনেকৈনো প্লেট অঁ ঠিক আছে মমো এক প্লেট দিয়ক চাওমিন দিয়ক আৰু ফ্ৰাইড ৰাইচো দি দিবচোন ফ্ৰাইড ৰাইচৰ দামটো কিমান হয় নেকি হ'ব তাৰ লগতে আপোনালোকে অকণমান চ বেলেগকে চাটনি ছচ আৰু আৰু কি কি পায় নো বেলেগকৈ এক্সট্ৰাকে অলপমান পিঁয়াজো দি দিবচোন